হেল্ল' অঁ ক অঁ ভালেই এদিন যাব পাৰিম

হয় হয় অঁ যোৱাও নাই অঁ নাই অঁ অঁ মই আগতে কোৱা আগতীয়াকৈ কৈ থম বাৰু

অঁ অঁ অঁ খানাটো খালে আগতীয়াকে গোটেইখিনিকে খবৰটো দিব লাগিব মই দিম বাৰু অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইকাৰণে হয় হয় সিহঁতকো সেইকাৰণে এতিয়াতে যদি মই কৈ থওঁ তেতিয়া সিহঁতৰ কিবা অসুবিধা থাকিলেও জনাব পাৰিব আগতীয়াকৈ ক'লে অঁ অঁ সলাই লম সকলোৰে আৰু অসুবিধা সুবিধামতে কামটো কৰিলে হ'ল অঁ আবেলি সময় আৰু এতিয়া অলপ গৰমো পৰি আছে যিহেতু আবেলি হ'লে অলপ ঠাণ্ডা পৰিব অঁ পৰিৱেশটো ভাল হ'ব

অঁ অঁ অঁ

অঁ ভাল হ'ব দিয়া বাৰু মই ইহঁতক জনাম দিয়াচোন অঁ হ'ব বাৰু অঁ অঁ সেইটো হয়ে দিয়াচোন অঁ বেয়া লাগে

অঁ হ'ব দিয়া তেতিয়া মই ইহঁতক এতিয়াতে কৈ থম দিয়াচোন কথাটো

অঁ আমাৰ সকলোৰে আৰু সুবিধা মিলি পেলাই এদিন যাম আৰু তুমি অহাৰ পিছত হ'ব দিয়া অঁ হ'ব দিয়া নাই ৰ'বা খোৱা নাই তুমি খালা অঁ অঁ মইয়ো খোৱা নাই খাম আৰু ঠিক আছে